যিহেতুকে মই অসমীয়া সেয়েহে মোৰ প্ৰিয় ঋতু হৈছে বসন্ত ঋতু কিয়নো বসন্ত ঋতুয়েই নতুন বছৰৰ আগমন ঘটায় সেই সময়ত গছ গছনিও নতুন কুঁহিপাত সলায় কুলি কেতেকী আগমন ঘটে অসমীয়া বাপতিসাহোন ৰঙালী বিহুটি আৰম্ভ হয় সকলো ফালেই ঢোল পেপা গগনাই ৰজনজনাই থাকে ৰঙালী মানেই হৈছে আনন্দৰ উৎসৱ সকলোৰে ভৰাঁলত এই সময়ত ধানে মাহে ভৰপূৰ হৈ থাকে সকলোৰে অভাৱ অনাতনবোৰ নাইকিয়া হৈ থাকে কপৌ ফুল তগৰ ফুলেৰে গছৰ ডাল ভৰি প্ৰকৃতি মনোমোহা কৰি তুলে বিশেষকৈ এই ঋতুত বহু বেছি গৰম আৰু বহুত বেছি ঠাণ্ডাও নহয় সেইকাৰণে মানুহৰ দেহ মনবোৰ সুস্থ হৈ থাকে সকলো ফালেই প্ৰকৃতিখন সেউজীয়া হৈ ভৰি পৰে ডেকা গাভৰুয়ে সেই সময়ত ৰঙালী বিহুটি আদৰিবলৈ প্ৰস্তুতি চলায় এই ঋতু সময়চোৱাত পথাৰবোৰতো বিশেষ কাম নথকাৰ কাৰণে খেতিয়কসকলৰো কিছু দিন কষ্ট কৰাৰ পৰা ৰেহাই পায় এনেবোৰ কাৰণতেই মোৰ প্ৰিয় ঋতু হ'ল বসন্ত ঋতু